আমাৰ ঘৰটো বা নবীকৰণ হৈ কৰি আছে বা মূল পানীৰ লাইন বন্ধ হৈ থকাৰ সময়ত অস্থায়ী পানী যোগানৰ প্ৰয়োজন হয় তেন্তে এই প্ৰকল্পৰ বাবে আমি পানী টেংকৰ ডেলিভাৰী সময়সূচী নিৰ্ধাৰণ কৰিবলৈ আমি পানী কৰ্তৃপক্ষৰ সৈতে বিভিন্ন ধৰণৰ যোগাযোগ কৰিব লাগিব যেনেধৰণে আমি যোগাযোগৰ মাধ্যম বাছনি কৰিব লাগিব পানী কৰ্তৃপক্ষৰ হেল্প হেল্প লাইন নাম্বাৰত ফোন কৰিব লাগিব তাৰোপৰি আমি তেওঁলোকৰ বিভিন্ন ধৰণৰ যিখিনি ৱেবছাইট থাকে বা যিখিনি ধৰণৰ আবেদন থাকে আমি যোগাযোগ কৰিব লাগিব সেইখিনি ক্ষেত্ৰত তাৰোপৰি প্ৰয়োজন হ'লে আমি পানী কৰ্তৃপক্ষৰ কাৰ্যালয়লৈ গৈ পোনপতীয়াভাৱে আমি যোগাযোগ কৰিব লাগিব এইখিনি কৰিলে আমি পানী বিভিন্ন ধৰণৰ আমি যিখিনি আমাৰ পানী পানীৰ লাইন বন্ধ হৈ থাকিব বা অসস্থায়ীভাৱে থাকি এইখিনি আমি এইখিনি সুবিধা অসুবিধাৰপৰা আমি মানে মুক্ত হ'ব পাৰিম তাৰোপৰি প্ৰয়োজনীয় তথ্যমূহ প্ৰদান কৰিব লাগিব প্ৰয়োজনীয় তথ্যসমূহ প্ৰস্তুত কৰিব লাগিব আমি তেনেধৰণে আমাৰ যিখিনি নৱীকৰণ প্ৰকল্পৰ সময়সীমা আমি কেতিয়া পানীৰ যোগান বিচাৰোঁ বা কিমান দিনৰ বাবে প্ৰয়োজনীয় সেইখিনি জনাব লাগিব আমি কৰ্তৃপক্ষক তাৰোপৰি পানীৰ প্ৰয়োজনীয়তা পানীৰ প্ৰয়োজনীয়তা দৈনিক আমাৰ কিমান লিটাৰ পানী লাগিব বা আমাৰ দৈনিক কিমান প্ৰয়োজন হয় পানী সেই বিষয়ে আমি জনাব লাগিব তেওঁলোকক সেই বিভিন্ন ধৰণৰ ফোন কলৰ জৰিয়তে বা আমি তেওঁলোকক সুবিধাসমূহৰ বাবে আমি যিখিনি পানীৰ প্ৰয়োজন হয় সেই প্ৰয়োজনসমূহ আমি তেওঁলোকক ক'ব লাগিব তাৰোপৰি আমি বিভিন্ন ধৰণৰ ৱেবচাইটসমূহৰ বিষয়ে আমি জানিব লাগিব তেওঁলোকৰ যিখিনি হেল্পলাইন নাম্বাৰ থাকে সেই সেইসমূহৰ বিষয়ে জানি ল'ব লাগিব এইখিনি কৰিলে আমি বিভিন্ন ধৰণৰ সময়ত পানী যিকোনো সুৰক্ষাৰপৰা আমি সাৱধান লাভ কৰিব পাৰোঁ তাৰোপৰি আমি পানীৰ প্ৰয়োজন কিমান হয় এদিনত কিমান পানীৰ প্ৰয়োজন হয় বা এটা মাহত কিমান পানীৰ প্ৰয়োজন হয় সেই বিষয়ে আমি তেওঁলোকক জনাব লাগিব তাৰোপৰি আমি নিজৰ নবীকৰণ প্ৰকল্পৰ সময়সীমা জানি ল'ব লাগিব আমি কিমান কেতিয়া পানীৰ যোগান বিচাৰোঁ কিমান দিনৰ বাবে প্ৰয়োজন হয় সেইখিনি আমি তথ্যসমূহ তেওঁলোকক দিব লাগিব তাৰোপৰি প্ৰয়োজন নামসমূহ দিব লাগিব বা যোগাযোগৰ বাবে আমাৰ যিখিনি যোগাযোগাৰ যিখিনি নাম ঠিকনা তাৰ উপৰি ফোন নাম্বাৰ ই মেইল আমি সেইবোৰ প্ৰদান কৰিব লাগিব এই এই এইসমূহৰ জৰিয়তে আমি পানীৰ সুবিধা লাভ কৰিব পাৰোঁ যেনে বিভিন্ন ধৰণৰ পানীৰ প্ৰয়োজনীয়তা আমি লাভ কৰিব পাৰোঁ তাৰ উপৰি আমি বিভিন্ন ধৰণৰ যিখিনি আমাৰ অসুবিধা আছে এই অসুবিধাসমূহ আমি লাভ কৰিব পাৰিম তাৰ উপৰি তেওঁলোকৰ প্ৰয়োজন হ'লে পানীৰ কৰ্তৃপক্ষৰ কাৰ্যালয়লৈ গৈ পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰোঁ এইদৰে আমি পানীৰ সুবিধাসমূহ প্ৰদান কৰিব লাভ কৰিব পাৰোঁ তাৰোপৰি আমি তেওঁ যিখিনি নাম্বাৰ যিখিনি হেল্পলাইন নম্বৰ থাকে আমি তাত ফোন কৰি আমি পানীৰ সুবিধাসমূহ ল'ব পানীৰ যিখিনি মানে যিখিনি প্ৰয়োজন হয় আমি সেইখিনি সুবিধাসমূহ ল'ব পাৰোঁ তাৰোপৰি আমাৰ কিমান এই দৈনিক কিমান পানীৰ প্ৰয়োজন হয় আমি সেই সেই বিষয়ে আমি তেওঁলোকক জনাব লাগিব সেই সুবিধা এই তথ্যসমূহৰ জৰিয়তেহে আমাক পানীৰ যোগান ধৰিব পৰা আমি সেই পানীসমূহ আমি পানীৰ যিখিনি পানীৰ প্ৰয়োজন হয় আমি লাভ কৰিব পাৰিম আৰু এই এইদৰে আমি যদি তেওঁলোকক ব্যাখ্যা কৰি দিওঁ বা পানীৰ যিখিনি সমস্যা থাকে আমি তেওঁলোকক ব্যাখ্যা কৰি দিওঁ আমি আমি সেই সুবিধাসমূহ লাভ কৰিব পাৰিম আৰু তেওঁলোকৰপৰা আমি পানীৰ সুবিধাসমূহ লাভ কৰিব পাৰিম